আমাৰ বিয়া সমাজত আমাৰ বিয়া মানে সৰু বিয়া আকৌ ডাঙৰ বিয়াও আছে সৰু বিয়াখনত কাঁহি বাটি বঁটা গিলাচ এইখিনি উপহাৰ দিয়ে কিছুমানে শৰাই দিয়ে বাটি ছেট দিয়ে গিলাচ দি গিলাচৰ ছেট দিয়ে কাপৰ ছেট দিয়ে ডিনাৰ ছেট দিয়ে চাদৰ মেখেলাও দিয়ে সোণৰ আত্মীয় মানুহখিনিয়ে সোণৰ সোণৰ গহনাও দিয়ে আৰু ধৰি লওক ব বিশেষকৈ বৰ বিয়াত আকৌ যৌতুক হিচাপে এজনী ছোৱালীয়ে যিখিনি এখন ঘৰত ব্যৱহাৰ কৰিব লাগে তেনেকুৱা বস্তু দিয়ে কাঁহৰ কাঁহি বাতি দিয়ে লোটা দিয়ে ঘটি দিয়ে চৰিয়া বাল্টিং দিয়ে চৰু কেৰাহিও দিয়ে কুকাৰ দিয়ে আৰু ফ্ৰিজো দিয়ে ফেনো দিয়ে এই চোফাৰ আৰু ধৰি লওক বিছনা আলনা বিছখা বিছনাখনৰ লগত এই বিছনা চাদৰ তুলি লেপ তোচক এনেকৈ কৰি পেলানি সম্পূৰ্ণ বস্তুখিনি দিয়ে আৰু ড্ৰেচিংখনো দিয়ে এই সেইবিলাকেই দিয়ে আৰু যৌতুক হিচাপে